হয় মই এইটো পৰিস্থিতিৰ লগত অতিকৈ জৰুৰী বিশেষকৈ শ্বুটিং ভিডিঅ' শ্বুটিং বা কিছুমান ফটোগ্ৰাফৰ বাবে এনেকুৱা পোহৰৰ পৰিস্থিতিৰ মই সন্মুখীন হৈছোঁ আৰু পোহৰে আচলতে ফটোখনৰ মূল্য প্ৰদান কৰে যদি পোহৰৰ খেলি মেলি হয় ফটোখনৰ মূল্যটো কম হৈ যায় আৰু এনে ক্ষেত্ৰত যি চি বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় কাৰণ যদি এতিয়া মানুহৰ এখনৰ ফটোখনৰ বা মানুহখনৰ মুখনৰ যদি ভালদৰে স্পষ্ট নহয় ফটোখনত বা ভিডিঅ'টোত তেতিয়া মানে ভিডিঅ'টো চাই ভাল নাপায় বা ফটোখন দেখি ভাল নালাগে গতিকে পোহৰে যথেষ্ট পৰিমাণে ফটোগ্ৰাফখনৰ বা ভিডিঅ'টোৰ মনোভাৱ আৰু পৰিৱেশক বিভিন্ন ধৰণে প্ৰভাৱিত কৰে বুলি মই ভাবোঁ আৰু যিহেতু বেছি যেতিয়া আন্ধাৰ হয় তেতিয়া আমি এক্সট্ৰাকৈ লাইট লগাবলগীয়া হয় ফটোগ্ৰাফৰ বাবে বা ভিডিঅ'গ্ৰাফীৰ বাবে আৰু তাৰোপৰি যদি কেতিয়াবা বেছি পোহৰ হয় ৰ'দ বিশেষকৈ দিনত তেতিয়া বেছি পোহৰ হয় ৰ'দ বেছিকৈ ওলায় তেতিয়াও ফটো শ্বুটত ভিডিঅ'গ্ৰাফিত যথেষ্ট অসুবিধা হয় সেয়াই মই ভাবোঁ যে পোহৰেই ফটোখনৰ বা ভিডিঅ'টোৰ মূল্য প্ৰদান কৰে